নতুন ৰেচিপি শিকিবলৈ আজিকালি ইউটিউবতো বহুত পোৱা যায় আৰু টিভিতো বহুত শ্ব' আহে যেনেদৰে মাষ্টাৰশ্বেফ মাষ্টাৰশ্বেফ জুনিয়ৰছ হেলিছ চেনেল তেনেদৰে বহুত আছে আইৰণ শ্বেফ তেনেকৈ বহুত আছে আৰু সেইবোৰ আমি চাই বহুতো আইডিয়া শিকিব পাৰোঁ সিঁহতৰ সিহঁতি যি বনায় সোৱাদ কেনেকুৱা সেইটো জানিবলৈও মন যায় আমাৰতো সেইবিলাক আমি শিকি আমি ঘৰত নিজে ট্ৰাই কৰিব পাৰোঁ শিকি ল'লে নিজৰ ভাল আচলতে আপোনাৰ যেতিয়াই মই যায় আপুনি তেতিয়া নিজেই বনাই খাব পাৰে কাৰোলৈ অপেক্ষা কৰিব নেলাগে বা হোটেলত অৰ্ডাৰো দিব নেলাগে শিকি ল'লে নিজেই ঘৰত বস্তু যোগাৰ কৰি নিজে বনাই নিজে টেষ্ট কৰিব পাৰি আপোনাৰ ঘৰলৈ ধৰক আলহী আহিলেও আপুনি তেওঁলোকক বনাই খুৱাব পাৰে আপোনাৰ ঘৰত একো বস্তু নেথাকিলেও তেতিয়া আপুনি জানি থোৱা থাকিলে আপুনি শিকা থাকিলে সেইসমূহ বস্তু ঘৰত ব্যৱহাৰ কৰি ৰেচিপিবোৰ বনাই তেওঁলোকক খাবলৈ দিব পাৰে তেওঁলোকেও খাই খুবেই ভাল পাব কাৰণ ঘৰত বনোৱা যেতিয়া সেনেকুৱা ৰেচিপিবোৰ চাই খুবেই ভাল লাগে আজিকালি ইউটিউবত বহুতো চেনেল খুলি লৈছে বহুতে ৰেচিপি বনোৱাৰ তো প্ৰায় তেওঁলোকৰ ভিডিঅ'বোৰ চাওঁ আৰু বহুত উৎসাহ পাওঁ ট্ৰায়ো কৰোঁ ঘৰত বনাই চাবলৈ আৰু মাহঁতেতো জানেই বহুত ৰেচিপি অলৰেডি তেওঁলোককো দেখাওঁ তেওঁলোকেও চায়